আমাৰ অসমৰ মূল জীৱিকা হৈছে খেতি খেতি কৰি আমি চলিব লগা হয় কিন্তু আজিকালি কি হয় ল'ৰা ছোৱালীবোৰে বাহিৰত কম্পেনীত বাহিৰত যায়গৈ কম্পেনীত কাম কৰে বাহিৰত যায়গৈ কম্পেনীত কাম কৰে কম্পেনীত কাম কৰি কাম কৰা কাৰণে খেতিবোৰ কৰিব এৰিয়ে দিছে আৰু খেতি কৰিব লাজেই কৰা হৈছে আজিকালি খেতি কৰিলে নিজকে বহুত সৰু মানুহ নিচিনা হৈ বুলি ভবা হৈ গৈছে সেইকাৰণে খেতি কৰিবলৈ আজিকালি বাদেই দিছে ওচৰতে আৰু বিভিন্ন ওচৰতে বহুত ধৰণৰ কম্পেনীও বহিবলৈ লৈছে আমাৰ গাঁৱৰ ওচৰে পাজৰে বহুত কম্পেনী বহিবলৈ লৈছে খেতি কৰা মানুহে খেতি কৰা খেতি যিবোৰ মাটিত খেতি কৰে সেই মাটিবোৰ বিক্ৰি কৰি কৰি বিক্ৰি কৰি দিছে আৰু খেতি কৰা বাদ দি দিছে বিক্ৰি কৰি বিভিন্ন ধৰণৰ দোকান চোকান কিবা কিবি বহুত দি দিছে আৰু দোকান দিছে দোকান দিয়াই দোকান দিছে গাড়ী কিছুমানে মাটি বিক্ৰি কৰি নেকেড গাড়ী লৈ গা গাড়ী ভাড়া মাৰিছে তেনেকুৱা ধৰণৰ আৰু তেনেকে কৰি মেলি হেৰি কৰিছে দিনে দিনে লাহে লাহে আৰু খেতি কৰা হেৰি হেৰি খেতিটো নাইকিয়াই হৈ গৈছে আমাৰ তাত আৰু খেতি নাইকিয়া হ'বই আৰু হৈ গৈছে তাৰপিছত আৰু আগতে কৰিছিলে খেতি কুঁ কুঁহিয়াৰ খেতি কৰিছিল সৰিয়হ খেতি কৰিছিল মগু মাহ খেতি মটৰ খেতি আহু ধানৰ খেতি এই খেতিবোৰ আজিকালি নাইকিয়াই হৈ গ'ল আজিকালি যি এটা খেতিয়ে কৰে শালি ধান খেতিটো এই শালি ধানৰ খেতিটোৱে কৰে আগতে আপোনাৰ ঠাণ্ডা দিনৰ খেতিতো কৰিছিলে ন নম্বৰি ধান খেতি বুলি কয় সেই খেতিটো কৰিছিলে সেই খেতিটোত অলপ কষ্ট হয় কিন্তু সেই খেতিতো আজিকালি নাইকিয়া হৈ গ'ল একো মানে খেতি নাইকিয়াই হৈ গৈছে আৰু খালি এটা খেতিয়ে কৰে শালি খেতিটো আৰু আগতে আলু খেতিও কৰা হৈছিল আলু খেতিটোও নাইকিয়া হ'ল বুট বুটৰ কৰা বুট খেতি কৰা হৈছিল সেইটোও নাইকিয়া হৈ গ'ল লাহে লাহে খেতি আপোনাৰ নাইকিয়াই হ'বলৈ লৈছে আৰু চবেই খেতি কৰিবলৈ এলাহ কৰা হৈছে লাজ কৰা হৈছে বাহিৰত যায় হাইদৰাবাদত যায় মুম্বেত যায় দিল্লীত যায় ডাঙৰ ডাঙৰ কোম্পেনীত কাম কৰে তেনেকেই কাম কৰি মেলি মানে চলি আছে আৰু আৰু খেতি কৰিবলৈ নোৱাৰাই হৈ গৈছে আজিকালি ল'ৰা ছোৱালী বিলাকে সকলোৱে খেতি কৰিব নোৱাৰাই হৈছে